এক লাখ নব্বৈ হেজাৰ দুই লাখ পঞ্চাছ হাজাৰ তিনি লাখ পঞ্চল্লিছ হাজাৰ ছয় লাখ চৌৰান্নব্বৈ হাজাৰ সাত লাখ পঁচাশী হাজাৰ ন লাখ চৌৰান্নব্বৈ হাজাৰ দছ লাখ পঁচিছ জাৰ